অঁ হেল্ল' অঁ হয় হয় আপুনি কোনে কৈছে বাৰু মই এই দোকানতে কওকচোন বাইদেউ হয় বাইদেউ শুনিছোঁ কওকচোন অঁ দোকানতে আছোঁ মই অঁ এই আমাৰ ভাইটিটো আছিলে ন ওপৰৰ দোকানত

হয় নেকি কওকচোন কওক অঁ অঁ হয় দোকানত আপুনি সকলোখিনিয়েই পাব গাজৰ বিলাহী পিয়াজ আলুতো থাকিবই নহৰু আদা তাৰপাছতে এতিয়া আপোনাৰ এইফালে দাংবদি তাৰপাছতে সৰু আলু আহিছে আৰু দুশ তিনিশ মানুহ আপোনাৰ আইটেম কেইটা কি কি হ'ব বাৰু অঁ এটা কিজানি মিক্স চবজি বনাব ন যদি আপুনি মিক্স চবজি বনাই আপোনাৰ সৰু আলুৰ লগততো হৈ যাব এইফালে দাংবদি চাংবদি দিয়ে তেনেকে আপোনাৰ দহ কেজি দহ কেজি দহ কেজি লৈ লওক আৰু আলু সৰু আলু দহ কেজি লৈ লওক হয় এক কেজি মিক্স ভাজি বনাবলে তেনেকে আইটেম আপুনি চাওক গাজৰ সৰু আলু আৰু লগত আপুনি দাংবদি দি দিব পাৰে তেনেকৈ এখন আপোনাৰ ভাজি হৈ যাব চবজি আৰু তাৰপাছতে পৰিমাণটো এইটো মানে আপুনি এতিয়া দুশমান বুলি কৈছে যেতিয়া দুশ মানুহৰ কাৰণে কেনেকে দহ কেজি দহ কেজি নিব পাৰে কম হ'লে মই আকৌ পঠাই দিম লাগে আপোনাক হয় হয় পাৰিম পাৰিম আমাৰ ডেলিভাৰী চাৰভিছটো আমি দিওঁ বাৰু হয় আছে আপোনাৰ বিয়া কাহানিকে আছে বাৰু তিনি দিন পাছত আৰু তিনি দিন পাছত তেন্তে মই বিয়াৰ দিনা ৰাতিপুৱা আপোনালোকৰ তাত পোৱালেই হ'ব অঁ অঁ কমাই মেলি ধৰিম বাৰু আপোনাৰ কিমানখিনিকে মানে লাগে মানে এইটো দহ কেজি আপুনি মোক হিচাপতো হোৱাট্চআপত পঠাই দিব আৰু মই আপোনাক বিয়াৰ দিনা আপোনাক মই পঠিয়াই দিম বাৰু দিয়ক আপোনাৰ ভাল ন এনেকে অঁ ঠিক আছে দিয়ক আহিব আমাৰ দোকানলে ধন্যবাদ দিয়ক